প্ৰাচীন যুগত যিবিলাক সাহিত্য সৃষ্টি হৈছিল সেই সাহিত্যবিলাকৰ ভিতৰত ৰামায়ণ মহাভাৰত আটাইতকৈ প্ৰাচীন বুলি ধৰা হয় ইয়াতে ৰামায়ণক বাদ দি মহাভাৰত হ'ল ভাৰতবৰ্ষৰ সাধাৰণ ৰাইজৰ নিচেই কাষৰ কোৱা হয় যে মহাভাৰতত যি নাই পৃথিৱীত ক'তো একো নাই আৰু মহাভাৰতত যি আছে সংসাৰত সকলো তাতেই আছে ইয়াৰ অৰ্থটো হ'ল যে মহাভাৰতৰ কাৰ্যকলাপ যিখিনি হৈছিল ই সম্পূৰ্ণ মানুহৰ সাধাৰণ জীৱনৰ লগত খাপ খোৱা উত্থান পতন মানসিক অৱস্থা সম্পত্তিৰ প্ৰতি লোভ মাটিৰ প্ৰতি লোভ এই সকলোবিলাক আৰু মানুহৰ লগতে নিজৰ দম্ভ ধৰ্য্য অহংকাৰ শান্তি সকলোবিলাক মহাভাৰতত সুন্দৰকৈ বৰ্ণনা কৰা হৈছে মহাভাৰতৰ মুখ্য চৰিত্ৰ হিচাপে ধৰিলে ভালেখিনি চৰিত্ৰ থকাৰ পিছতো যুধিষ্ঠিৰকেই মুখ্য চৰিত্ৰ বুলি ধৰা হয় পাণ্ডৱ জ্যেষ্ঠ যুধিষ্ঠিৰ ধৰ্মৰ ক্ষেত্ৰত অতি সাধাৰণভাৱে অতি ধাৰ্মিক আছিল সেইকাৰণে মানুহে

ধৰ্ম যুধিষ্ঠিৰ বুলি কৈছিল এই ধৰ্ম যুধিষ্ঠিৰ যুধি যুধিষ্ঠিৰৰে চাৰি ভাই আছিল ভীম অৰ্জুন নকুল সহদেৱ জ্যেষ্ঠ ভাতৃ হিচাপে তেওঁ এই সকলোকে সমভাৱে ব্যৱহাৰ কৰিছিল ইয়াৰে নকুল সহদেৱ তেওঁৰ নিজ মাতৃৰ উদৰত জন্ম নোহোৱা হ'লেও কনিষ্ঠ বুলি সহোদৰ বুলি তেওঁ তেওঁলোকক খুব স্নেহ কৰি প্ৰতিপাল কৰিছিল নিজ ভুলৰ কাৰণে তেওঁ পাশাখেলত ব্যস্ত হৈ নিজৰ ধন সম্পত্তি ৰাজ্য ভাতৃ পত্নী সকলোকে হেৰুৱাবলগীয়া হৈ বনবাস খাটিছিল এই বনবাসৰ পিছতো তেওঁ ঘূৰি আহি নিজ ৰাজ্য পুনৰ উদ্ধাৰ কৰি তেওঁ নিজৰ বংশ সৌষ্ঠৱ বঢ়াইছিল আৰু ধাৰ্মিক ৰজা হিচাপে নিজৰ খ্যাতি বিয়পাই বৃদ্ধ বয়সত তেওঁ নিজ নাতি পৰীক্ষিতক ৰাজ্যভাৰ গতাই দি পাঁচো ভাই বানপ্ৰস্থি হৈ ওলায় গৈছিল ভাৰতবৰ্ষৰে পূব প্ৰান্তত থকা পুৰনা প্ৰাগজ্যোতিছ জ্যোতিষপুৰ বা কামৰূপ নামেৰে বিখ্যাত এই অসমত বিভিন্ন সময়ত বিভিন্ন ৰজাই তেওঁলোকৰ ৰাজ্য স্থাপন কৰি শাসন কৰিছিল ইয়াৰে কামাখ্যা মন্দিৰ স্থাপন কৰা ৰজা নৰকৰ বিষয়ে অতি বিখ্যাত ৰজা হয় তেওঁ বিষ্ণুৰ ঔৰসত পৃথিৱীৰ গৰ্ভত জন্ম হৈছিল নৰৰ খোলাত বা মানুহৰ খোলাত তেওঁ জন্ম হোৱাৰ পিছত পোৱা গৈছিল কাৰণে তেওঁক নৰক বুলি কোৱা হৈছিল এই নৰক ৰজা জনক ৰজাৰ ঘৰত ডাঙৰ হৈছিল তেওঁৰ শৌৰ্য বীৰ্যত জনক ৰজাৰ পুত্ৰতকৈ বেছি পাৰদৰ্শী হোৱাত ৰজা জনকে তেওঁক পূব ফাললৈ পঠাই দিছিল পূব প্ৰান্তত আহি নৰকে সেই ঠাইত থকা কিৰাতসকলক যুদ্ধত হৰুৱাই তেওঁ ইয়াত এখন ৰাজ্য স্থাপন কৰিছিল তেওঁৰ দিনতে কামাখ্যা মন্দিৰৰ যিখিনি চিৰি আছে সেইখিনি তেওঁ সুন্দৰকৈ বনা বনোৱাইছিল আৰু শেষত তেওঁ নিজৰ শক্তিৰ বলত বলীয়ান হৈ অত্যাচাৰী ৰজা ৰূপে পৰিগণিত হৈছিল তেওঁ আসুৰিক স্বভাৱ লোৱাৰ কাৰণে স্বয়ং বিষ্ণু পুত্ৰ হোৱা স্বত্তেও তেওঁক নৰক অসুৰ বা নৰকাসুৰ বুলি মানুহে কৈছিল আৰু তেওঁ প্ৰচলিত মতে এতিয়ালৈকে সেই নামেৰেই মানুহৰ লগত বেছি পৰিচিত এই নৰকাসুৰৰ পুত্ৰ আছিল ভগদত্ত ভগদত্তই কৌৰৱ পাণ্ডৱৰ যুদ্ধত তেওঁ নিজৰ জোঁৱায়েক দুৰ্যোধনৰ হৈ পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিছিল বৃদ্ধ বয়সত তেওঁ অতি দুৰ্দান্ত ৰূপে যুদ্ধ কৰি অৰ্জুনৰ মুখামুখি হৈছিল আৰু অৰ্জুনে তেওঁৰ কপালত যি বান্ধোন দিয়া আছিল শৰেৰে সেই বান্ধোন কাটি দিয়াৰ কাৰণে তেওঁ খং উঠি তেওঁৰ হাতী চলোৱা অংকুশ ডালকে অস্ত্ৰ হিচাপে লৈ মন্ত্ৰ জপ কৰি সেইডাল অৰ্জুনৰ গালে দলিয়াই দিছিল ৰথৰ সাৰথি শ্ৰীকৃষ্ণই যেতিয়া দেখিলে যে এই অস্ত্ৰ অৰ্জুনে সহিব নোৱাৰিব সেইকাৰণে এই ব্ৰহ্ম তেজ পূৰ্ণ হৈ থকা এই অস্ত্ৰ শ্ৰীকৃষ্ণই নিজে বুকু পাতি লৈছিল আৰু তেওঁৰ বুকুত এই অস্ত্ৰ পৰাৰ লগে লগে তেওঁৰ ডিঙিত ফুলৰ মালাৰ দৰে ই সুশোভিত হৈছিল এই কাহিনীটোত অৰ্জুনে এই কথাত বহুত লাজ পাইছিল লাজ পাই তেওঁ নিজৰ সখি ভগৱান শ্ৰী কৃষ্ণক কৈছিল যে তুমি যুদ্ধত অস্ত্ৰ নধৰোঁ বুলি কোৱা স্বত্বেও কিয় এই ভগদত্তৰ অস্ত্ৰপাত তুমি বুকু পাতি ল'লা তেতিয়া কৃষ্ণই কৈছিল যে এই ব্ৰহ্মাস্ত্ৰ এই অস্ত্ৰ ব্ৰহ্মাস্ত্ৰৰ দৰে ইয়াত নাৰায়ণী মন্ত্ৰ ৰে ই শক্তিশালী গতিকে যদিহে এই অস্ত্ৰ মই নিজে নল'লোঁ হেতেন তেনেহ'লে ইয়াৰপৰা নিষ্ঠাৰ পোৱাৰ তোমাৰ কোনো উপায় নাছিল ভাৰতীয় ইতিহাসৰ আটাইতকৈ আকৰ্ষণীয় কথাটো হৈছে কি এই অনৈক্যৰ মাজত ঐক্য ভাৰতবৰ্ষলৈ আৰ্যসকল অৰ আগমনৰ আগতে বিভিন্ন জেগাত বিভিন্ন ঠাইত বিভিন্ন জনজাতিয়ে বাস কৰিছিল ইয়াৰে দক্ষিণ ফালে যিখিনি দ্ৰাবিড়ীয়ান মানুহ আছিল উত্তৰ ভাৰতত সেইখিনি সেই সময়তে কুশ বংশৰ মানুহে ৰাজত্ব কৰিছিল উত্তৰ পূৰ্বত সেই সময়ত কিৰাত বংশবিলাক আছিল ইমান বেলেগ বেলেগ হোৱাৰ স্বত্বেও সম্পূৰ্ণ ভাৰতবৰ্ষৰ যি সাংস্কৃতিক সম্পৰ্ক সেই একে ধৰণৰ আছিল আৰু ইটো কোণৰ পৰা সিটো কোণলৈ পঞ্জাৱৰ পৰা অৰুণাচল প্ৰদেশলৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ এটা সাংস্কৃতিক সম্পৰ্ক আছিল আৰু সেই সম্পৰ্কৰ কাৰণেই এতিয়াও ভাৰতবৰ্ষ একমুঠ হৈ আছে ভাৰতীয় যি ইতিহাস এই ইতিহাসৰ এই কথাই বা অন্য ভাৰতীয়ৰ লগতে মোকো মুগ্ধ কৰি ৰাখে